বা মোৰ মানে এখন কিতাপ লগা আছিলে সেইকাৰণে ফোন কৰিছিলোঁ আপোনাৰ তাতে ছচিয়লজি চিইউটিৰ কাৰণে কিতাপ হ'ব নেকি

অঁ সিখনহে আছে নেকি মোক কিন্তু চিইউটিখন লাগিছিলে হয় সিখন দিবচোন এনেই দামটো কিমান প্ৰাইছটো কিমান হয় কিতাপখনৰ সেইটোও কৈ দিব অঁ বা এৰিহাণ্টৰতো কিতাপখনতো ভালেই হয় মোকতো সেইখনেই দৰকাৰ হয় কিন্তু প্ৰাইচটো বেছি যেন লাগিছে অকমান কমাব পাৰিব নেকি টেন পাৰচেণ্ট নহয় মোক অকণমান কমত দিব পাৰিব নেকি কাৰণ আৰু মোৰ কিতাপ এখন লগা আছিল আপোনাৰ পৰাই ৰুৰেল ছচিয়লজি বুলি হয় সেইখন বা আপোনাৰ তাত আছেনে নাই অঁ তেতিয়া কিমানমান হ'ব অঁ ৰুৰেল ছচিয়লজি বুলি

পাঁচশ পঞ্চাছ বা পাঁচশ পঞ্চাছটো মই মানে পাঁচশ লৈ লওক পাঁচশ পঞ্চাছ পঞ্চাছটো আকৌ নিদিও আৰু মানে মই আপোনাৰ পৰা আৰু বেলেগ বেলেগ লৈয়ে থাকোঁ ন পিছলৈকে তো আৰু লৈয়ো থাকিম সেইকাৰণে কমাই দিয়ক আকৌ তথাপিও আৰু লাগে ন আপোনাক কেছ পেমেণ্ট কৰিম নে জিপে' কৰি দিম বাৰু ঠিক আছে বাৰু আপোনাক মই জিপে' কৰি দিম দিয়ক ঠিক আছে দিয়ক